অঁ হয় হয় ইমান দিনৰ মূৰত মনত পৰিলে যে তোৰ অঁ অঁ অঁ অঁ নহয় ফেচবুকত দেখিয়েই থাকো বাৰু অঁ কথাহে পতা হোৱা নাই বহুতদিন অঁ অঁ ভালেই অঁ ভালেই ভালেই ইয়াতে আছানে অঁ অঁ তাকে আৰু মই যে আছোঁ এনেই ছোৱালী আহিলে স্কুলৰপৰা তাইৰ লগতে পৰীক্ষাও চলি আছে অকণমান কিবা কিবি চাই আছিলোঁ ঘৰত ভালেই আৰু চবৰে অঁ অঁ অঁ সেইটো শুনিলোঁ মই মানে কোনে কৈছিলে মোক সেই বন্দিতাই কৈছিলে তাৰপিছতে মই খালী ডেট বা কিবা কিবা গম পোৱা নাই এতিয়ালৈকে এইটোতো পামেই চাগৈ নিমন্ত্ৰণতো দিবই আৰু কিন্তু অঁ কেতিয়াকৈ পাতিছে বাৰু অঁ হয় নেকি অঁ পালেহিয়েইচোন অঁ অঁ তাকেই ছোৱালীৰ পৰীক্ষা উনত্ৰিছ তাৰিখে শেষ হ'বহে অঁ এক তাৰিখে বিয়াই ন অঁ অঁ অঁ অঁ এই প্ৰিপেৰেচন চলিছে নে কি বিয়ালৈ যোৱা অঁ অঁ ঠিক আছে বাৰু সময় আজিতো নোৱাৰিম চাগৈ কাইলৈ মানে গ'লে হ'ব নাই অঁ ঠিক আছে বাৰু পিছবেলাহে অঁ স্কুলৰপৰা অহা পাছত আৰু অঁ অঁ অঁ চিল্কালয়লৈ অঁ অঁ হ'ব বাৰু মই এইফালৰপৰা গুছি যাম তুমি সেইফালৰপৰা আহিবা ফোন কৰিবা কোন সময়ত আহা অঁ অঁ অহ অঁ ঠিক আছে কাইলৈ ন কাইলৈ পিছবেলালৈ তিনটামান বজাত পাৰিম চাগৈ তিনটা বজাৰ পিছত আৰু

অঁ অঁ তাকে তাকে কেনেকুৱা ধৰণৰ কাপোৰ আহিছে এতিয়া নতুন ডিজাইনৰ চাব লাগিব উম উম ঠিক আছে বাৰু দিয়া লগ পাম কাইলে অঁ অঁ ঠিক আছে ঠিক আছে অঁ হ'ব বাই বাই